হাঁহ কুকুৰাৰ আবৰ্জনা মানে হাঁহ কুকুৰাই যিবিলাক মল মূত্ৰ ত্যাগ কৰে সেইবিলাক আমি সাধাৰণতে ইনেই য'ত ত'ত পেলাই নিদিওঁ সেইবিলাক আমি বাৰীৰ কাষত মানে আছুতীয়া ঠাইত এটা ডাঙৰ দকৈ গাঁত খান্দি লওঁ সেই গাতটোতে আমি আবৰ্জনাবিলাক গোটাই যাওঁ যেতিয়া গোটাই বহু বেছি হয়গৈ সেই গাঁতত বেছি হয় তেতিয়া আমি সেইবিলাক আনি সাধাৰণতে মানে আমি হালধি আদা আদি আমি গাঁৱলীয়া মানুহ খেতি কৰোঁ তাত আমি সেইবিলাক ব্যৱহাৰ কৰোঁ য'তে ত'তে যেতিয়া পেলাই দিয়া হয় তেতিয়া গোন্ধ ওলাই গোন্ধ ওলালে আনৰো ওচৰ চুবুৰীয়া মানুহৰ অলপ অসুবিধা হয় নহ'লে সেই গোন্ধটো থাকিলে হাঁহ কুকুৰাবিলাকৰ আকৌ মানে বেমাৰ আজাৰ বেছি হয় আৰু দেখিবলৈও ঠাইবিলাক অপৰিষ্কাৰ হয় গতিকে আমি সেইবিলাক সদায় আমি ভালদৰে গাঁতত গাঁত খান্দি মানে গোটাই যাওঁ যেতিয়া আমি গাঁতত গোটাই যাওঁ বেছি হয় আমাৰ খেতি পথাৰত আমি ধান খেতি কৰোঁ ধান খেতিত আমি সেইবিলাক দিব পাৰোঁ মানে পচন সাৰ হিচাপে আমি সেইবিলাক ব্যৱহাৰ কৰিব পাৰোঁ আমি যেতিয়া ধানৰ খেতিত হাঁহ কুকুৰাৰ মল বিলাক দিয়া হয় বা সেইবিলাক মানে সাধাৰণতে আমাৰ গাঁৱলীয়া ক্ষেত্ৰত ৰাসায়নিক সাৰতকৈ আমাৰ সেইবিলাক পচন সাৰ আমি যিহেতু তৈয়াৰ কৰি লওঁ তাতেই মানে সিহঁতৰো আমাৰ ঠাইবিলাকো অপৰিষ্কাৰ নহয় আনৰো অসুবিধা নহয় গতিকে আমি সেইবিলাক তেনেকৈ মানে গাঁত খান্দি গোটাই যাওঁ যেতিয়া সৰহ হয় আমি সেইবিলাক মানে বেলেগ ঠাইত আমি দিব পাৰোঁ এতিয়া চফা কৰি থকাতো আৰু চফা কৰি থাকোঁ যেতিয়া মানে হাঁহ কুকুৰাবিলাকৰ মল মূত্ৰবোৰ য'তে ত'তে পেলোৱা হয় তেতিয়া বতাহত মানে গোন্ধ ওলায় গোন্ধ ওলালে আমাৰ হাঁহ কুকুৰাৰ লগতে মানুহৰো কিছু মানে বেমাৰ হ'ব পাৰে বুলি আমি ভাবোঁ তেতিয়া মানুহৰ সেইবিলাক গচকিলে হয়তো ভৰিত ভৰিৰ তলুৱাত মানে ভৰিৰ ছালত আমাৰ অসুখ হ'ব পাৰে গতিকে সেইবিলাক আমি নগচিলে গচকিলে নগচকাতো ভাল হয় গতিকে আমি তেনেকৈ গোটাই দূৰত পেলাই দিয়োগৈ পথাৰত দিওঁ খেতি পথাৰত দিলে আমাৰ ধানকেইটাও আমাৰ বেছি হয় লগতে হাঁহ কুকুৰাবিলাকৰো মানে স্বাস্থ্যটো ভাল হৈ থাকে আৰু আমাৰ ওচৰ চুবুৰীয়া মানুহৰপৰাও মানে পৰিৱেশটো আমাৰ ভাল হৈ থাকে হাঁহ কুকুৰাই যেতিয়া মল মূত্ৰবিলাক আমি মানে সাধাৰণতে বেলেগ কামত আমাৰ নাখাতে কাৰণ আমি হাঁহ কুকুৰাৰ মল মূত্ৰ মানে অকল সাৰ মানে পচন সাৰ হিচাপেহে ব্যৱহাৰ কৰিব পাৰোঁ সেইবিলাক আমি ভালদৰে যেতিয়া সেইবিলাক ধুই পখালি চফা কৰি থাকো হাঁহ কুকুৰাবিলাকৰ স্বাস্থ্যও অলপ ভাল হৈ থাকে আৰু এই গোন্ধ নোলায় বা আমি তেনেকৈয়ে গাঁত খন্দাটো গাঁত খান্দি গোটোৱাটো আমাৰ আমি ভাল বুলি ভাবোঁ গাঁত খান্দি আমি গোটাওঁ গোটাই মানে বহু দিনৰ মূৰত যেতিয়া সৰহ হয় তেতিয়া সেইবিলাক আমি পচন সাৰ হিচাপেই ব্যৱহাৰ কৰোঁ

হাঁহ কুকুৰাই মানে হাঁহ কুকুৰাই বিশেষকৈ হাঁহৰ যিটো মল হাঁহৰ যিটো মল আমি গাঁৱত আমি ধনিয়াৰ খেতি কৰিলে ধনিয়া খেতিত সেই হাঁহৰ যিটো গু বা মল সেইটো আমি দিলে ভাল বা পিয়াঁজৰ সৰু সৰু আমি পিয়াঁজৰ ক্ষেত্ৰতো আমি সেইবিলাক যেতিয়া দিওঁ হাঁহৰ গুটো কুকুৰাৰ গুটো সিমান মানে নহয় কিন্তু হাঁহৰ গুটো মানে যেতিয়া আমি খেতিত ব্যৱহাৰ কৰোঁ ধনিয়া পিয়াঁজ বা এনেকৈ কচু কঁচু যেতিয়া আমু ৰুওঁ কঁচুৰ গাঁতত আমি সেইখিনি প্ৰথমে দি লওঁ তেতিয়া আমাৰ উপাৰ্জনটোও অলপ বেছি হয় আৰু এই হাঁহ কুকুৰাৰ গু মানে মলবিলাকে আমাক মানে স্বাস্থ্যও সুৰক্ষা দি ৰাখে লগতে মানে সিহঁতিয়ো বেমাৰ আজাৰৰপৰা অলপ দূৰত থাকে সিহঁতৰ যেতিয়া বেমাৰ আজাৰ নহয় তেতিয়াহে সেইবিলাক চফা কৰি থাকিব লাগে থাকোঁ আমি